মই অল্পনা বাৰিকে ক'লোঁ অ আমাৰ নিমাতী মই যোৰহাটৰ পৰা কৈছোঁ অ যোৰহাটৰ নিমাতী হেৰি ফেৰী যে দুৰ্ঘটনাটো হৈছিলে তাৰ তাৰ বিষয়ে অকণমান জনাব বিচাৰিছিলোঁ তাত যে এনেকুৱা দুৰ্ঘটনা হৈ থাকে নাৱৰ কিবা দিগদাৰ হয় হেৰি হয় চৰকাৰে কোনো সুবিধা লোৱা নাই সা সুবিধাৰ কাৰণে অ হয়

য়েচ ও হয় বাৰু

অ অ হয়

অ হয়

নাও চাওবিলাক অলপ নতুন দিবলগীয়া হৈছিলে আৰু অ ঠিক আছে আহিব ও